চৰাই বিষয়লৈ এজন মানুহ আহিছিলে চৰাই বিষয়লৈ হেৰি কৰিম বুলি তাৰপৰা আহিলে চৰাইবোৰ ক'লে আৰু ইমান এনেকুৱা চৰাই তেনেকুৱা চৰাই নামবোৰ মই আমি আকৌ নেজানোও নহয় তেওঁ কৈছিলে আমি পাহৰি থাকিলোঁ এতিয়া আমি আকৌ চৰাই পুহিবতো নোৱাৰোঁ সেইবোৰ চৰাই এতিয়া ধৰিবও নোৱাৰোঁ ওপৰত উৰি থাকে কেনেকুৱা কাৰ চৰাই কি চৰাই নামো নাজানো এনেই আৰু শালিকি ঘন চিৰিকা এইবোৰ আৰু আমাৰ ঘৰটোত আছে বাৰু এইবোৰ তেনেকুৱাবোৰকে আৰু চিনি পাওঁ আৰু ভাতৌ চৰাই ধৰা তেনেকুৱা আকৌ শালিকি কপৌ এইবোৰ ঘন চিৰিকা এনেকুৱাবোৰ আৰু চিনি পাওঁ এইবোৰ চাই চিনি নেপাওঁ তেওঁলোকে কৈছিলে যে প্ৰশিক্ষণ দিম বুলি মানুহেই নোলালে আৰু প্ৰশিক্ষণ দিবলে আৰু সেইবোৰ বিষয়ে আমি প্ৰশিক্ষণ ল'বও নোৱাৰোঁ আমি ঘৰত থকা মানুহ সেইবোৰ পুহিবও নোৱাৰোঁ সময়মতে সেহেঁতক পানী দিব লাগিব খাবলৈ দিব লাগিব আৰু সেইখিনিতো আমি যত্ন লৈ থাকিবও নোৱাৰোঁ আমি কাম কৰা মানুহ যেনি তেনি যাবও লাগে আৰু সেইটো কাৰণে নাহিলেই মানুহজন প্ৰশিক্ষণ দিবলৈ মানুহবোৰে নোৱাৰোঁ বুলি ক'লে আৰু